অঁ নাই মই প্লেনিং এটা কৰিছোঁ হেৰিকৈ নেক্সট জুলাই মাহত অলপ বাহিৰত যোৱাৰ প্লেনিং কৰি আছোঁ অঁ কিন্তু হেৰি মোৰ এইখন পাছপৰ্টখনৰ মোৰ ম্যাদ শেষ হ'ব হৈছে পোন্ধৰ দিনমানহে আছে সেইখন অঁ সেইখন মোৰ আকৌ এতিয়া নতুনকৈ আকৌ নৱীকৰণ কৰিব লাগে নহয় তাৰ কাৰণে কি কৰিব লাগে অঁ তুমি কৰিছিলা ন তোমাৰখন অঁ ত' কি কৰিব লাগেনো অঁ তুমি জানা অঁ আৰু কিবা ডকুমেণ্ট আৰু তাৰ লগত কিবা কি দিব লাগিব বা এটা কাম ক অঁ কাম কৰাচোন তাৰমানে যি এইটো হেৰি পাছপোৰ্ট সেৱাকেন্দ্রলৈ তাত যাবই লাগিব নিজে যাবই লাগিব অঁ তে ভিৰ ভিৰ থাকিলে তেতিয়াহ'লে এটা অঁ শুনা না মোক অকণমান তুমি বেয়া নোপোৱা যদি হেল্প এটা কৰি দিবা মোৰ এইখন হেৰিখন ন নৱীকৰণৰ কাৰণে তুমি প্লিজ মোক অকণমান মোৰ লগত গৈ অকণমান সহায় কৰানা অকলে অকলে ক'ত কি কৰিব লাগে মই নাজানো নহয় অঁ তাৰমানে এইখন এই পোন্ধৰ দিনহে আছে মইতো জুলাইত তাৰ হেৰি এটা আছে প্লেনিংটো কৰি ৰাখিছোঁ যোৱাৰ কাৰণে এই পোন্ধৰ দিনত এইখন যদি মই যদি হেৰি কৰি ল'ব পাৰোঁ নতুনকৈ এইখন নৱীকাৰণ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে তাৰপাছতো বা আহি মই হাতত পাওঁতে কিমানদিন লাগে অঁ অঁ অঁ এতিয়া মই এইটো মোৰ এইটো কি এইটো আন্তঃৰাষ্ট্ৰীয় ছুটি যিটো এইটো প্লেনিং কৰিছোঁ মোৰ আন্তঃৰাষ্ট্ৰীয় প্লেনিঙৰ কাৰণে পাছপৰ্টটো একদম জৰুৰী জৰুৰী এইটো ন নতুনকৈ নৱীকৰণ কৰিবই লাগিব ন এইখন ঠিক আছে এটা কাম কৰা তুমি মোৰ লগত ওলাই দিয়া এতিয়া তিনিচুকীয়াৰ যিটো এইটো পাছপৰ্ট সেৱা কেন্দ্ৰ যিটো আছে অঁ তাতে কেতিয়া যাবা নেক্সট মানডে' অঁ সোমবাৰ তেতিয়া সোমবাৰে আমি দুইটা ওলাই দিওঁ অঁ হ'ব হ'ব হ'ব